হিমা দাসৰ দৰে খেলুৱৈয়ে অসমৰ ভিতৰুৱা অঞ্চলৰপৰা গৈ খেলত দেশৰ নাম উজ্জ্বল কৰিছে কিয়নো গাঁৱৰ অঞ্চলত খেলপথাৰ দেখিবলৈ পোৱা যায় কিন্তু চহৰ অঞ্চলত তেনেকুৱা কোনো পথাৰ দেখিবলৈ পোৱা নাযায় য'ত কাৰ চুবুৰীয়া ল'ৰা ছোৱালীসমূহে খেল ধেমালি কৰিব পাৰে কিন্তু গাঁও অঞ্চলত এনেকুৱা বহুত ঠাই থাকে য'ত ছাত্ৰ ছাত্ৰীসকলে খেলিবৰ বাবে নিৰ্দিষ্ট ঠাই পায় গতিকে সেইসমূহত তেওঁলোকে নিজৰ পাৰদৰ্শিতা দেখুৱাই আৰু চব বয়সত গৈ পেলাই তেওঁলোকে দেশৰ লগতে নিজৰ ৰাজ্যখনৰ নামো উজ্বল কৰিবলৈ দেখিবলৈ পোৱা যায় কিয়নো তেওঁলোকে নিজৰ অধ্যৱসায় আৰু কষ্টৰ বলত এদিন দেশৰ নাম উজ্জ্বল কৰে আৰু সেয়েহে কোৱা হয় যে হিমা দাসৰ দৰে খেলুৱৈও অসমৰ ভিতৰুৱা অঞ্চলৰপৰা গৈ খেলত দেশৰ নাম উজ্জ্বল কৰিছে যাৰ বাবে আমি আমি নিজকে গাঁৱলীয়া বুলি গৌৰৱ অনুভৱ কৰিব পাৰোঁ আৰু এনে ক্ষেত্ৰত ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীসকল সৰুৰেপৰা খেল ধেমালিত অত্যাধিক পৰিমাণে লিপ্ত হোৱা দেখিবলৈ পোৱা যায় যাৰ বাবে বয়সৰ লগে লগে তেওঁলোকৰ ক্ৰিয়াত্মক প্ৰতিভাও বৃদ্ধি পায় আৰু এই প্ৰতিভা এদিন তেওঁলোকে দেশৰ বাবে খেলিবলৈ সুযোগ পায় আৰু সেই সুযোগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নিজৰ পাৰদৰ্শিতা প্ৰদান কৰে আৰু তেওঁলোকে দেশৰ বাবে মেডেল পৰ্যন্ত পাবলৈও সক্ষম হয় যাৰ বাবে তেওঁলোকে এখন দেশক প্ৰতিনিধিত্ব কৰা দেখিবলৈ পোৱা যায়